খবৰ ভালনে ক'ত আছ ঘৰত

অঁ খবৰ খাতি কেনেকুৱা ভালেই

সেই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ এই গাহৰি ফাৰ্ম এখনৰ কথা অকণমান ভাবি আছোঁ তাকে কি ভাব তই এনেই খোলা তহঁতৰ তাতো অকণমান দূৰ হৈ যাব নহয় মোৰ দূৰ হৈ যাব সেইকাৰণে আমাৰ ইয়াতো দুই তিনি বিঘামান মাটি আছে মানে হেৰি এনেই পৰি আছে অঁ গতিকে কৰ যদি খেতি নকৰে চনপৰা মাটি এইখিনি ফচলৰ সিমান খেতি বাতি নহয় যদি কৰোঁ বুলি ভাবিছ তেতিয়া কিবা এটা ভাবিব পাৰি দুয়োটাই মিলাই মেলি নহয় পইচাটোতো এতিয়া বেংকৰ লগত ফাৰ্ষ্ট টাইম কথা পাতিব লাগিব কোনটো বেংকত কেনেকুৱা পইচা কিমান কিমান ইণ্টাৰেষ্টত পইচা দিব আৰু গাহৰি দুটাৰ পিছত ফাৰ্ম খুলিলতো মিনিমামটো তোৰ বিছ পঁচিছটাৰ ওপৰত গাহৰি কিনিব লাগিব আৰু এটা এটা প্ৰজাতি গাহৰি ল'ব নোৱাৰ তই দুটামান প্ৰজাতি দুই তিনিটা গাহৰি প্ৰজাতি ল'ব লাগিব আৰু মেইন কথা মোৰ লগৰ কেইটামানেও সেই তেনেকৈয়ে খুলিয়ে আছে ফাৰ্ম সেহেঁতি খুলিতো বহুত পইচা পাইছেও সেইটোৱে তাকে কি কৰিব পাৰ যিমানখিনি হ'লেও মই তাকে ভাবি আছোঁ প্লেনিংটো ঘৰৰ লগতো আলোচনা কৰিছোঁ তই লোন চোন এটা লৈ মেলি হ'লেও বোলো যদি কামটো আগবাঢ়িব পাৰি কম নহয় ন তয়ো ঘৰত আলোচলা কৰি চা নাই সেইটোৱে কাৰণ চবফালে প্ৰফিটটো চাব লাগিব না এতিয়া মোৰ লগৰকেইটাই এই বন্ধন বেংকৰপৰা লৈছে তাতো তোৰ ইণ্টাৰেষ্টটো বহুত কম আৰু তাত যদি তই মিনিমাম দুই লাখ টকা এটাও লয় দুই লাখ টকাত তোৰ আৰামত ভাল প্ৰজাতি গাহৰি এটাতটো তোৰ দহ বাৰ হাজাৰকৈ লৈ ল'ব ভালটো একদম পাঁচ ছয় হেজাৰত পায় দহ বাৰ হেজাৰত যদি গাহৰিটো ভাল গাহৰি ল'লে তই মিনিমাম বিছটা গাহৰি তাতো তই পাই যাবি দুই লাখ টকা ল'লে গভমেণ্ট চাবচিডি লোন আকৌ বেংকে দিবও লাগিব এতিয়া বেংকে দিলেহে ল'ব পাৰিবি

গাঁৱলীয়া বেংকত দিব গাঁৱলীয়া বেংকত সূতটো কম বাৰু কিন্তু সেইটোৱে এতিয়া ল'লে পঞ্চাছ ষাঠি হাজাৰ টকাৰ তোৰ লোনটো লৈ লাভ নাই সেইকাৰণে ল'লে অলপ সৰহকৈ ল'ব লাগিব তই দানাটো বহুত টকা খৰচ হ'ব দানা চানা চাবলৈ গ'লে তোৰ এতিয়া মোৰ লগৰকেইটাই তোৰ দানা ইমান দূৰৰপৰা সেহেঁতি নিয়েহি টাউনৰপৰা দানা নিয়েহি আৰু দানাও আমি কথা পাতি ল'ব লাগিব অকল দুজন ঠগি দিব নহয় আৰু গাঁৱতটো অঁ গাঁৱতটো তই গাহৰিটো মেলি দিব নোৱাৰিবি না সেইকাৰণে পিঞ্জৰা হেৰিয়ততো মাটি চাটি ধুনীয়াকৈ হেৰি কৰি লৈ বনাই ল'ব লাগিব গতিকে তাততো দানাটো লাগিবই তই এৰি দিব পাৰিবি এৰি দিব পাৰিব নোৱাৰি নোৱাৰিবি নহয় গাঁৱত সেইটো কাৰণে কৈছোঁ দানাটো মেইন প্ৰয়োজন আমাৰ অঁ এতিয়া বামে চামে তোৰ আৰু আৰু গাহৰিটো তই এতিয়া দুই লাখ টকা লোনটো পাবি তইতো গাহৰিকেইটাহে পাবি বাকী তোৰ ৱাল ছোৱাল মৰাৰপৰা ধৰি লৈ জেগা বনোৱালৈকে বহুতকেইটকা পইচাৰ খৰচ আছে নাই ঘৰৰ লগত আলোচনা কৰ কি হয়

অঁ তেতিয়া একেলগ একেলগ কৰি পেলাব পাৰিম

চাচোন মোৰ লগৰ কেইটাইটো তেনেকৈয়ে এতিয়া নিজে গাহৰি তোৰ আজি দুই তিনি বছৰ হ'ল নিজে গাহৰি পুহি লৈ নিজে কাটি এতিয়া কম প্ৰফিট পাইছে নেকি আনফালে প্ৰফিটৰ ফালৰপৰা চাবলৈ গ'লে তোৰ বহুত টকা এতিয়া বিছ পঁচিছ হাজাৰ টকা এটা গাহৰিত পোৱা মানেতো তই এনেই গাহৰিটো কিনিম কিমানকৈ বেছি ভাল প্ৰজাতিৰ হ'লেও আঠ হাজাৰ টকা আৰু একেলগে যদি বিছ হাজাৰ টকা যদি বিছ পঁচিছটা গাহৰি লোৱা হয় তেতিয়াতো তোৰ বহুত কমতে পাই যাবি না ছহেজাৰ সাত হেজাৰমানত পাই যাবি এটা গাহৰিত কমতিও তই পঁচিছ হাজাৰ ওপৰত মানে ত্ৰিছ হাজাৰ ভিতৰত থাকিব আৰু ত্ৰিছটাক যদি তই বিছ হাজাৰ টকাকেও যদি বিকিব পাৰ এইফালে ছয় লাখ টকা কাটি মেলি যদি ত্ৰিছ হাজাৰ যদি হয়

সেইটো কাৰণে কটাটো ব্যৱস্থা কৰিব লাগিব চাওঁ কি হয় মাটি বাৰী লগত মাটি বাৰী লগত কথা সেইটো মাটি বাৰী কি হয়

অঁ তাকে এগ্ৰিমেণ্টটোৰ কথা পাতিবই লাগিব কি হয় নো চাচোন বাৰু আৰু প্ৰায় মেইন কথা লোনটো আকৌ গাহৰি লোনটো বনাবি মানেতো বহুত প্ৰব্লেম হ'ব ন সেইটো কাৰণে তাকে ভাবি আছোঁ কেলা কি কৰা যাব মই সেইকাৰণে তোক ফোন কৰিছিলোঁ আলোচনাটো কৰ বোলো কি হয় অঁ অঁ অঁ তাকে মই এইটো কথাটো কিবা এটা ভাবিব লাগিব লাগে ঘৰত কি কৰে আকৌ তোক আৰু সেইটোত মানে প্ৰফিটটো অলপ বেছি পাব সেইটো কাৰণে প্ৰফিটটো চাবলৈ গ'লে এইটো কামটো কৰিবলৈয়ো বেয়া নহ'ব যিমানটো পাৰি আৰু মই এইটো আগৰপৰাই ভাবি আছোঁ কৰিম বুলি কিন্তু যিমানটো পাৰোঁ পইচাটোৱে যথেষ্ট পইচাটো বেংকৰপৰা ৰি'কভাৰড কৰিব পাৰিলেই তেতিয়া

আৰু তই এতিয়া গাহৰিটো তইতো তই গাহৰিটো ল'লেও নহ'ব নহয় গাহৰিটো লোৱাৰ পিছত তই টাইমত তই ভেকচিন চেকচিনৰপৰা ধৰি যিমানখিনি বস্তুৰ প্ৰয়োজন হয় সেইখিনি বস্তুৰ লগত কথাও পাতিব লাগিব খৰচত গুচি যাব আৰু ইঞ্চুৰেঞ্চ কৰি ৰাখিলে যেনিবা তোৰ সেইটো এটা প্ৰফিট এটা হ'ব কিন্তু অঁ কিন্তু হ'লেওতো আমি মানে ইঞ্চুৰেঞ্চ কৰা মানেতো আমি সেইখিনি ভেটনেৰীৰ লগত কথা পাতি ল'ব লাগিব আৰু ভেটেনেৰি কথাটো চিন্তা কৰিব নালাগে বাৰু তাত মোৰ গাঁৱৰ ল'ৰা এটাই তাতে আছেই তাত কথা চথা পাতি যেনেকৈয়ে নহওক টাইম টাইমত বস্তুটো কোনটো টাইমত কি কৰিব লাগে সেইবোৰ চব সি মোক কৈ দিব বাৰু ইমান টেনশ্যন নাই কেনেবাকৈ আগবাঢ়িব কৈ থাকিলেই হ'ল তাকেহে পাই কাৰণ কামটো কৰি দিব

তাকে অঁ লোনটোৰ কথাটো চাওঁচোন কি পাতিব পাৰি তাকে অঁ মই ঘৰ লগত আলচনা কৰিলোঁ ঘৰত কৰিব কৈছে গাহৰি ফাৰ্মটো বেয়া নহয় যিমান দূৰ পাৰোঁ

প্ৰথম কমকৈ আৰম্ভণিটো কৰি আৰম্ভ কৰি চাওঁ কি হয় কিমানটো কৰিব পাৰি অঁ তোৰ গাঁৱটোতো গাঁৱটোতো তোৰ বহুতে কৰিছে ন ফাৰ্মখন

আৰু এনেই তই কথা পাতি চাবি সেহেঁতৰ লগতো কেনেকৈ কি কৰিছিল সেহেঁতৰ লগত কথা পতি চাবি যদি সেহেঁতিও

কি অঁ একদম মানে ভাবি আছোঁ তাকে কি কৰিলে ভাল হয় নহ'লে একো নকৰিলে তই পইচা পাতি প্ৰব্লেম হৈছেতো আৰু সেই কামটোতটো ধুনীয়া প্ৰফিট এটা হ'ব দুয়োটাই যদি কৰোঁ আমি বহুত কৰিব পাৰিম ন অকলে ইমানটো ৰিস্ক ল'বলৈ নাই আৰু হয় সেইটোৱে আৰু এই প্ৰথম বিস্তাৰটো আনি চাব লাগে যদি প্ৰফিটত আহি যায় তেতিয়া আৰু বঢ়াই বঢ়াই ঘৰটো বঢ়াই বঢ়াই মাটি আৰু মাটিডোখৰ ডাঙৰ হ'ব না তাততো ধুনীয়াকৈ কৰিব পাৰিম

পাতি মেলি চা বেংকৰ লগতো কি কয় বেংকৰ মেইন কথা বেংকৰ যদি পইচাটো এই হৈ যায় ক্লিয়াৰ হৈ গ'লে তেতিয়াহ'লে কামটো কৰি দিম আৰু দুয়োটাৰে ভিতৰত দষ্টি এতিয়া বেংকৰ লগত কথা পাতিলেও আজিতো কথা পাতিব নোৱাৰিবিয়ে কাইলৈয়ো নহ'ব চাওঁ পৰহিলৈ সোমবাৰ অঁ কাইলৈ কাইলৈ শনিবাৰ পৰহিলৈ দেওবাৰ অঁ সোমবাৰে যাব ন মঙলবাৰলৈকে যাবগৈ তেতিয়াহ'লে

অঁ মংগলবাৰ মানে দুইটা ওলাবি তেতিয়া গৈ মেলি কাম বনবোৰ কথা পাতি চাম গোটেইকেইটা বেংকত সোমাই মেলি যদি হৈ যায় আৰু কৰি দিম আৰু নহ'লেতো উপায় নাই অঁ নহ'লে নিজে হ'লেও পইচা গোটাই মেলি হ'লেও কৰিব লাগিব

চাওঁচোন পাতি কি হয় বাকী ময়ো যদি গাঁৱতো পইচা পাতি মেনেজ কৰিব পাওঁ গাঁৱৰ কথাটো ভাবোঁ যদি হয় এতিয়া বেংকৰ লোন চোন নিদিলেতো উপায় নাই গাঁৱতে মেনেজ কৰিব লাগিব মানুহৰপৰা খুজি মেলি হ'লেও কৰাম আৰু তয়ো পাতি মেলি চা কি হয় চা

তাকেই

সেইটো কথাই ন চাচোন কি হয় বাৰু দে হ'ব দে ময়ো সেই কথাটো পাতি লওঁ তয়ো ঘৰত পাত আৰু দে হ'ব দে তেতিয়া আৰু মংগলবাৰে লগ পাম আৰু